মই যিহেতু অসমীয়া গতিকে অসমীয়া ভাষাটো বহুত ভাল পাওঁ বিভিন্ন ভাষাৰ সংমিশ্ৰণ এই অসমীয়া ভাষাটো ইংৰাজসকল অসমলৈ অহাৰ পাছত কিছুমান শব্দ যোগ হৈছে যেনে কৰ্ট কাছাৰী গ্লাছ কাপ আদি অসমীয়া ব্যাকৰণে এই ভাষাটোক অতি সুন্দৰ কৰি তুলিছে ব্যাকৰণত কিছুমান পদ প্ৰত্যয় সন্ধি সমাস আদি সমাহাৰ হৈ আছে আৰু শংকৰদেৱে ৰচনা কৰা কিছুমান বজ্ৰাৱলী ভাষাত এই অসমীয়া ভাষাৰ সংমিশ্ৰণ এই ভাষাটোত কিছুমান শব্দও ব্যৱহাৰ কৰা হয় দুটা শব্দ ব্যৱহাৰ কৰোঁতে আৰু অথবা এইবোৰো ব্যৱহাৰ কৰা হয়